হেল্ল' এইটো লাগিছে নেকি মই অৰ্পিতা পালে কৈছোঁ শান্তিপুৰৰপৰা কালি এই মই আপোনালোকৰ তাত অৰ্ডাৰ দিছিলোঁ পিজ্জা আৰু বাৰ্বিকিউ তো আপোনালোকৰ ছাৰ্ভিচটো বহুত ভাল তাৰ কাৰণে বহুত ধন্যবাদ সোনকালে ডেলিভাৰী কৰিছে আপোনালোকে আৰু কালি বতৰটোও বেয়া আছিলে তাৰ কাৰণেও আপোনালোকৰ জল্দিয়ে ডেলিভাৰ কৰিলে তো বহুত ভাল লাগিল আৰু নেক্সট অৰ্ডাৰ কৰিলে আপোনালোকৰ তাৰপৰাই অৰ্ডাৰ কৰিম তো ধন্যবাদ আৰু আপোনালোকৰ খাদ্যও বহুত ভাল লাগিল খাই বহুত টেষ্টি আছিল তো ঠিক আছে ধন্যবাদ